হেল্ল' হয় কওঁকচোন

অঁ হয় ন আপোনাৰ নামটো ৰোমা বৰঠাকুৰ ন আপুনি দুদিনৰ আগতে আমাৰ স্বাস্থ্য শিবিৰত আপুনি এডমিট হৈছিলে অঁ মই আপোনাৰ হেলথ ইঞ্চুৰেঞ্চটো আমাৰ ওচৰত আহিছিলে সেইটো আমাৰ ওচৰত যিটো ডিটেইলছ আছে মই আপোনাৰ হেলথ ইঞ্চুৰেঞ্চটো নিৰীক্ষণ কৰি চাইছিলোঁ যিহেতু আপোনাৰ থাইৰয়ডৰ কাৰণে আপোনাৰ উশাহ ল'বলৈ কষ্ট হোৱাৰ কাৰণে আপুনি এডমিট হৈছিলে আৰু আপোনাৰ হয় আৰু আপোনাৰ বহুতখিনি টেষ্টো কৰা হৈছিলে আমাৰ ইয়াত আৰু আপোনাৰ অলৰেডি এতিয়া আমাৰ বিলখন বনি গৈছে আৰু আপোনাৰ হেলথ ইঞ্চুৰেঞ্চ সিমানখিনি আপোনাৰ সুবিধা হোৱাৰ আছিলে যেনেকৈ আপুনি দুবছৰ পূৰ্বে আপুনি হেলথ ইঞ্চুৰেঞ্চটো কৰাইছিলে সেই হেলথ ইঞ্চুৰেঞ্চটোৰ আমাৰ ইয়াত যিমানবিলাক সুবিধা পোৱা লিখা আছিলে সেই গোটেইখিনি সুবিধাই আপুনি পাব আৰু যেনেকৈ আপুনি এতিয়া যিটো ৰুমত আপুনি এডমিট আছে সেই ৰুমটো আচলতে আমাৰ এটা এচি ৰুম হয় আৰু আমাৰ সেই ৰুমটো যেনেকৈ আমাৰ দিনটোৰ চাৰ্জেচ অমি লওঁ তিনি হেজাৰ টকা কিন্তু আপোনাৰ হেলথ ইঞ্চুৰেঞ্চৰ মতে আপুনি ইয়াতে নৰ্মেল ৰুম পোৱাৰ আছিলে যিটো আপোনাৰ ওঠৰশ টকালৈকে হেলথ ইঞ্চুৰেঞ্চে কভাৰেজ দিছে আৰু আপোনাৰ যিখিনি ডক্টৰৰ চাৰ্জেজ নাৰ্ছিঙৰ চাৰ্জেচ আৰু যিবিলাক টেষ্ট আছে সেইখিনি সম্পূৰ্ণ আপোনাৰ কভাৰ্ড আপুনি দিব নালাগে সেইখিনি আপোনাক সম্পূৰ্ণ হেলথ ইঞ্চুৰেঞ্চৰ পৰাই পাব কিন্তু আপুনি যিহতু এচি ৰুমত আছিলে আমাৰ সেইবাবে আপুনি সেই ওঠৰশ টকাটোহে তাৰ পৰা কাট হ'ব বাকী আপোনাৰ বাৰশ টকা আপুনি পে' কৰিব লাগিব সেই দুদিনৰ আপোনাৰ বাৰশ বাৰশ চৌবিছশ টকা আপুনি পে' কৰিলে হ'ব আমাৰ ইয়াত ঠিক আছে বাৰু আশা কৰিছোঁ আপোনাৰ ইয়াত মানে খুব সোনকালে আপুনি মানে বেমাৰ আপোনাৰ ভাল হ'ব ঠিক আছে হয়